মই গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিছোঁ ফৰকাটিং জংশ্যনত মই বহি আছোঁ প্ৰায় ছয়মান বজাত ট্ৰেইন অহা কথা প্ৰায় এতিয়া আঠমান বাজিছে ট্ৰেইনখন লেট হৈছে মই জ্ঞাত নহয় যে ট্ৰেইনখন কিমান সময়ত আহিব কিন্তু ল'ৰালৰি হোৱাৰ বাবে মই ঘৰত ভাত খাই আহিব নোৱাৰিলোঁ গতিকে মোৰ পেটত ভোক লাগিব ধৰিছে ভোক লগাৰ বাবে মই বাহিৰত চাইছোঁ কিন্তু প্ৰচণ্ড বৰষুণ আৰু নিশা হোৱাৰ বাবে ৰে'ল ষ্টেশ্যনটো বেয়া হোৱাৰ বাবে মই ইয়াত খাদ্যৰ একো সুবিধা দেখি পোৱা নাই গতিকে চাব চেষ্টা কৰিছোঁ মোবাইলত কিন্তু নেটৱৰ্কৰ প্ৰব্লেম হোৱাৰ বাবে এই এপছবিলাকে একো দেখাব পৰা নাই কিন্তু এই এপছবিলাকৰ বাবে আমাৰ বহুতো সুবিধা হয়

আমি ক'ৰবাত ভ্ৰমণ কৰিবলৈ যাওঁতে এইখিনি কথা আমি জ্ঞাত হ'ব লাগে যে আমি য'ত গৈ আছোঁ ত'ত যান বাহনৰ কিবা বিজুতি ঘটিব পাৰে নেকি নাইবা পলম আদি হ'ব পাৰে নেকি আমি খাদ্য বস্তু তাত পামনে নাপাম বা

বতৰ বেয়া কৰিলে থাকিব পৰা ব্যৱস্থা আছেনে নাই বা ওচৰৰ স্থানীয় লোকৰ কোনো ৰেষ্টুৰা বা খাদ্য অৰ্ডাৰ কৰা ঠাই আছে নে নাই আমি এই কথাখিনি জ্ঞাত হৈ ক'ৰবাত ভ্ৰমণ কৰিব লাগে নাইবা আজিৰ মোৰ দৰে ভোকত থাকিব লগা হ'ব পাৰে আমি এই বিষয়ে প্ৰশাসনক সুধিব বিচাৰোঁ যে ক'ৰবাত যদি এনেকুৱা প্ৰতিকূল বতৰ প্ৰচণ্ড বৰষুণ শেষ নিশা ৰে'ল ষ্টেশ্যন বেয়া আদিৰ ঠাইত খাদ্য অঁ ডেলিভাৰী কৰিব পাৰে নে নোৱাৰে বা চৰকাৰে ইয়ালৈ ব্যৱস্থা কৰিব পাৰিবনে নোৱাৰে প্ৰতিজন গ্ৰাহকে ইয়াৰ বিষয়ে জ্ঞাত হোৱাটো উচিত বা প্ৰতিজন যাত্ৰীয়ে এই বিষয়ে জ্ঞাত হৈ ভ্ৰমণ কৰিবলৈ অহাটোৰ প্ৰয়োজন